মই প্ৰথম ঊনৈছশ সত্তৰ চনত শ্বিলঙলৈ গৈছিলোঁ শ্বিলঙত তেতিয়া এচেম্বলী চলি আছিলে শ্বিলঙৰ পাইন গছৰপৰা আদি কৰি এই পুৰণা যিবিলাক বিল্ডিং ব্ৰিটিছৰ যুগৰ এই সেইখিনি আমি চাইছিলোঁগৈ আমি তাৰ হ্ৰদবিলাক আৰু এই তেতিয়া আমি লগ পাইছিলোঁ গোলাঘাটৰ এম এল এ উপেনেশ্বৰ বৰা এই শিৱসাগৰৰ প্ৰমোদ গগৈ যোৰহাটৰ এই দুলাল খাউণ্ড এই এই সেই ধৰণৰ মানুহবোৰ তাত আমি লগ পাইছিলোঁগৈ তাৰপিছত আমি গুৱাহাটীলৈ গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীত আমাক ফেঞ্চি বজাৰ দেখুৱাইছিল চিৰিয়াখানা এই কামাখ্যা মন্দিৰ এই উমানন্দ এই ধৰণে এই এই পুথিভঁৰাল গুৱাহাটী পুথিভঁৰাল তাৰপিছত এই ধৰণে আৰু বহু ঠাইত আমাক ফুৰাই নি পেলাই ফুৰাইছিলে আমি আমি বিহুত আমাৰ মামাৰ ঘৰলৈ যাওঁ মামাৰ ঘৰত গৈ আমি বিহু মাৰোঁগে গাঁৱত আৰু তাৰ তাৰপৰা আহি আমি আধাৰ সত্ৰ চীনাতলি আদি কৰি এনেকুৱা ওচৰ চুবুৰীয়া গাওঁ কোচ গাওঁ এই আঠ খেলীয়া এই এই ধৰণে গাঁওবিলাকত আমি ফূৰিম ছয় সাতজনমান গোট খাই অলপ ডাঙৰ হ'লে চাইকেল মাৰি সেইবিলাক গাঁওবিলাকলৈ গৈ আমি বিহু খাওঁ